ভাল ভাল ভাল তোমাৰ কি খবৰ অঁ ব্যৱসায় মইও তাকে ভাবি আছিলোঁ মই নতুন ব্যৱসায় এটা কৰিম বুলি ভাবি আছিলোঁ তাকে মই কেনেকুৱা ধৰণৰ ব্যৱসায় কৰিম বুলি ভাবিলে আমাৰ লাভ হ'ব বাৰু বৰ্তমান মইতো যিহেতু যিটো বস্তুৰ ডিমাণ্ড বেছি সেনেকুৱা ধৰণৰ ব্যৱসায় এটা কৰিব লাগিব নহয় জানো অঁ তাকে এইটোত মই বৰ্তমান এনেকুৱা ধৰণৰ ষ্টেচনাৰী দোকান এখন ল'ম বুলি ভাবিছোঁ ষ্টেচনাৰী দোকানখন ল'লে কেনেকুৱা হ'ব বাৰু দোকানখন মানুহৰ সমাগম মানুহৰ সমাগম হ'ব য'ত মানে ব্যৱসায়টো বেছি ভাল হ'ব তেনেকুৱা দোকান নহয় জানো অঁ অঁ হেৰি তাকে ব্যৱসায় কৰিবলৈ আকৌ বৰ্তমান মোৰ সদ্যহতে মোৰ হাতত কেপিটেলটো অকণমান কম আছে এই কেপিটেল

বেংকৰ লোন এনেকুৱা ধৰণৰ লোনবিলাক নহয় জানো তেনেকেও পোৱা যায় অৱশ্যে এতিয়া ব্যৱসায় কৰিলে আমি ষ্টেচনাৰী দোকান যদি খোলো তাৰ লগতে আমি লগতে আমি হোটেল এখনৰ ব্যৱস্থা কৰিলেও কেনেকুৱা হয় হ'ব বাৰু এই চাহ বিস্কুট এনেকুৱা ধৰণৰ মানে সকলো আইটেমবিলাক ৰাখিলে এনেকুৱা ব্যৱসায় এটা কৰাটো যিহেতু সুবিধ হ'ব নহয় জানো বাৰু ফাইনেঞ্চিয়েলি কিন্তু ফাইনেঞ্চিয়েলি হ'লে সমান সমান হ'ব লাগিব দেই যিটো মানে পইচাটো তাতে যাতে মানে কোনো অসুবিধা নহয় কাৰো মানে মই তেনেকুৱা ধৰণে ব্যৱসায়টো ষ্টাৰ্ট কৰিম বুলি ভাবিছোঁ এতিয়া মানে তাকে পইচা কেইটামান যদি এইফালে মিলিব যদি নিমিলে আমি লোন লৈ পিনি কিবা এটা ব্যৱসায়টো আৰম্ভ কৰিব লাগিব যিহেতু জেগা এডোখৰ চাব লাগিব জে জেগাডোখৰ তোমাৰ স্কুলৰ স্কুল বা কলেজ বা এনেকুৱা হাইৱে কিনাৰত হ'লে বেছি সুবিধা হয় মই অঁ তোমাৰ দৃষ্টিত আছেনি তেনেকুৱা জেগা দৃষ্টিততো নাথাকিলে হ'লেও তুমি চেষ্টা কৰি চাবা মইও বাৰু চাম এইখিনিতে যদি পাওঁ পালে মই নিশ্চয় তোমাক জনাম বাৰু দেই তেতিয়া সমান সমান ব্যৱসায়টো কৰিবলৈ ভাল হ'ব ঠিকে সেইটো ব্যৱসায় কৰিলে ভাল হ'ব মই এইখিনিতে বিচাৰোঁ তুমিও সদ্যহতে চাবা তাৰপৰা ব্যৱসায় কাৰণে পইচাটো অকণমান চাবা নহ'লে বেংকলৈ গৈ মেলি দুই দুয়োজনে কথা পাতিব লাগিব যিটো সুবিধা হয় সেই ধৰণে কৰিব লাগিব নহয় জানো বাৰু ব্যৱস্থাটো কৰিবলৈ ষ্টেচনাৰী দোকানত আমি সকলো ধৰণৰ মানে বস্তুবিলাক ৰাখিব লাগিব তাৰবাবে আমি হ'লচেল মাৰ্কেটলৈ প্ৰথমতে যাব লাগিব হ'লচেল মাৰ্কেটৰ পৰা বস্তুবিলাকৰ দাম দৰবোৰ মিলাব লাগিব হ'লচেল মাৰ্কেটত তাৰপৰা হোটেলৰ কাৰণে বাৰু হ'ব চাহ তাহবিলাক সেইবিলাক বাৰু গেছ গেছ চৌকা টেবুল এনেকুৱা ধৰণৰ বস্তুবিলাক লাগিব এনেকুৱা বস্তুবিলাক যোগাৰ কৰিব লাগিব যোগাৰ কৰিলে গোটেইখিনি হৈ গ'লে আমি সুবিধা হ'ব নহয় জানো আমাৰ ঠিকে বাৰু সেইটো তুমি চাবাচোন বাৰু ময়ো চাম বাৰু দেই ঠিক আছে বাৰু অঁ